আমাৰ সংস্কৃতিত কিছুমান কলা আৰু শিল্পকলাৰ সামগ্ৰী আমি পাওঁ সেই সামগ্ৰীসমূহ আমাৰ বিভিন্ন ধৰণৰ শিল্প আছে শিল্পকলা আছে যেনে আমাৰ বয়ন শিল্পটো আছে এই বয়ন শিল্পটোত আমি সাধাৰণতে বিভিন্ন ধৰণৰ জনজাতীয় সাজপাৰ সকলো জাতিৰে আমি সাজপাৰখিনি বৈ মেলি উলিয়াব পাৰোঁ সেই সেই কাপোৰখিনি উলিয়াবলৈ আমি কেঁচা সামগ্ৰী ঘৰতে যোগান ধৰি কাপোৰ বৈ সূতা কটাৰ পৰা তাঁত বোৱাৰ পৰা বাতি কৰাৰ পৰা সকলো অসমৰ মহিলাই আমাৰ ব'ব কাটিব জানে আৰু সেইদৰে তেওঁলোকৰ নিজৰ নিজৰ জনজাতীয় যিখিনি সাজপাৰ তেওঁলোকৰ মহিলাসকলে বৈ মেলি উলিয়াই আৰু আমাৰ অসমীয়া যিখিনি সাজপাৰ এই সাজপাৰখিনি বিদেশতো বহুত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ যিখিনি গামোচাই হওক বা চেলেং বা মেখেলা চাদৰ এই যিখিনি আমাৰ সাজপাৰ এই সাজপাৰখিনি অন্য় দেশৰ লগত আমাৰ নিমিলে আমাৰ এটা সুকীয়া জেগা দখল কৰি আছে আমাৰ যিখিনি অসমীয়া সাজপাৰ সেই কাৰণে বিদেশৰ পৰা বা বাহিৰৰ পৰা যিসকল মানুহ আহে বা তেওঁলোকে আমাৰ সাজপাৰখিনি দেখিলে সঁচাকেই তেওঁলোকৰ মন মোহে আৰু সেই সাজপাৰসমূহ তেওঁলোকে পৰিধান কৰিবলৈ বৰ ইচ্ছা কৰে আৰু সেই কাৰণে ইয়াৰ পৰা তেওঁলোকে আমাৰ যিখিনি সাজপাৰ গামোচাই হওক মেখেলা চাদৰেই হওক বা অন্য় যিকোনো সাজপাৰেই আমাৰ অসমীয়াৰ এই সাজপাৰখিনি তেওঁলোকে ক্ৰয় কৰি হ'লেও তেওঁলোকে তেওঁলোকৰ নিজৰ দেশলৈ নিব পাৰে তাৰ ভিতৰত আমাৰ আছে বাঁহ বেতৰ শিল্পও আছে এই শিল্পসমূহত আমাৰ নিজৰ যিখিনি আমাৰ কেঁচা সামগ্ৰী কম খৰচতে ক্ৰয় কৰি আমি বহু দামতো হ'লেও বেছি আমাৰ নিজৰ উপাৰ্জনটো কৰিবলৈ আমি সক্ষম হওঁ বাঁহ বেতৰ শিল্প যেনে চকী বনাব পাৰি ধৰক টেবুল চেয়াৰ ডলা চালনী আমাৰ যিখিনি অসমীয়া সমাজত লাগে মানে প্ৰত্য়েক ঘৰতে ধৰক আমাৰ নিজৰ ধৰক চালনীখন বা ডলাখন আমাৰ ধান চাউলকিটা জাৰিবলৈকে হওক বা কিবা এটা কাম কৰিবলৈকে হওক আমাক ডলা বা এখন প্ৰয়োজন চালনীখনৰ প্ৰয়োজন বা বিচনী হওক ঠিক সেইদৰে চেয়াৰ বেতৰে টেবুল বনোৱা হয় ঠিক সেইদৰে আকৌ আমাৰ মৃত শিল শিল্পত আমাৰ অসম চহকী মাটিৰ যিখিনি আমাৰ মূৰ্তি বনোৱা হয় গোঁসানীয়ে হওক বা কিবা কিবা এটা অনুষ্ঠানত ধৰক এতিয়া পূজা আহিলে পূজাত গোঁসানী জনা আমাৰ মৃত শিল্পৰ দ্বাৰাই নিজেই খনিকৰ লাগি তেওঁলোকে গঢ়ে অসমতেই গঢ়ি সেইখিনি অৰ্পণ কৰে এয়াই আৰু